মোৰ গৃহ চহৰ বা চহৰৰ বিষয়ে আটাইতকৈ প্ৰিয় বস্তুটো এইটোৱেই যে ইয়াতে থকা লোকসকল খুব বেছি মৰমিয়াল আৰু ভাল আৰু তেওঁলোকৰ মাজত খুব মিলাপ্ৰীতি আছে যিহেতু সকলোৱে নিজৰ থকা ঠাইখিনি খুব বেছিকৈ ভাল পায় মইয়ো তেনেকৈ মোৰ গৃহ চহৰখন খুব বেছি ভাল পাওঁ আমাৰ ঘৰৰ ওচৰতে যিহেতু এখন সাপ্তাহিক বজাৰ বহে তাতে সকলো ধৰণৰ বস্তু পোৱা যায় আৰু ইয়াতে থকাটো খুব সুবিধাজনক কিয়নো ইয়াৰ ওচৰতে এখন হস্পিতাল আছে এখন স্কুল আছে আৰু লগতে এটা পঞ্চায়তো আছে লগতে আমাৰ ঘৰৰ পৰা অলপ দূৰতে বেদেটিত চেণ্টাৰ এটাও আছে য'ত সকলো ধৰণৰ সামগ্ৰী পোৱা যায় আৰু ইয়াত যাতায়াতৰ সুবিধাও খুব সুচল তাৰোপৰি আমাৰ ইয়াতে এটা ভূপেন হাজৰিকা ৰঙ্গমঞ্চ আছে য'ত বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান সমূহ আম আয়োজন কৰা হয় সেয়েহে আমাৰ চহৰখন সাংস্কৃতিক ভাবে খুব আগৰণুৱা আৰু এইটো কথাও মোৰ খুব ভাল লাগে